হেল্ল' এইটো চুইগিত লাগিছে নেকি বাৰু মোৰ এটা অৰ্ডাৰ আছিলে হয় মোৰ অৰ্ডাৰটো আছিলে মোৰ পাঁচটা পিজ্জা লাগে মিডিয়াম চাইজৰ মাৰ্ঘেৰিতা পিজ্জা দুটা চ'ক' লাভা কেক দুটা জিঙ্গী পাৰ্চেল আৰু এটা গাৰ্লিক ব্ৰেড হয় আৰু ঠিকনাটো হ'ল তেজপুৰ নিয়েৰ ডেভেলপ হাতিপোল থানা নিয়েৰ ডেভেলপমেণ্ট অফিচ লেন নাম্বাৰ থ্ৰি লেন নাম্বাৰ থ্ৰিত সোমাইয়েই যে ডাঙৰ বিল্ডিংটো আছে অঁ হাউচ নাম্বাৰ চিক্স সেইটো বিল্ডিং এটা আছে হাউচ মানে ছয় নম্বৰ ঘৰটো ব্লু কালাৰ বিল্ডিংটো তাৰে থাৰ্ড ফ্ল'ৰ তাত উঠিলে মানে থাৰ্ড ফ্ল'ৰত গৈ পেলাই হেৰি কৰিলেই হ'ব আৰু কলিং বেল কৰিলে হয় দিয়ক ঠিক আছে কিমান টাইমত আহি পাব অঁ ঠিক আছে হ'ব দিয়ক থৈছোঁ